কোনিনো ঐ নিলয় কি খবৰ ক ভালে আছোঁ দা মই এনেই অলপমান ৰাস্তাদিগি ওলে আইছিলোঁ ৰ'বা গধূলি অঁ নলবাৰীতে আছোঁ বতৰ মানে হেৰি হান হৈছি মানে এই কিবা সেই আগবেলা বৰষুণ দে পিছবেলা ৰ'দ দে সেনেকৈ আছে কিন্তু আৰু জাগাক লেগি লেগি বানপানীও হৈছে দেখ্ছ বোধহয় বাতৰিত কিন্তু এনেই পানী হৈছে আমাৰ আমাৰ ঘৰ চৰ ডুবানাই দেছোন কিন্তু জাগাক লেগি লেগি বয়াকৈ হৈছি পানীটো অঁ মন্দিৰ চন্দিৰ ঘূৰবা লাগে মন্দিৰ চন্দিৰ ঘূৰ যদি একমাহ মান পিছত আহা নেকি একদম বতৰটো তাৰ মানে হেৰি নহইছে একো মানে ঠিকনাই নাই মানে আমি ক'বা নৰুয়ে কি হৈ থাকে অঁ না কিবা তোমাৰ টিকেট চিকেট কৰচিলাইবা অঁ এনেই আইভা পাৰবা কিন্তু তাৰ মানে মই সেইটো কথা তোমাক গেৰাণ্টি দি ক'বা নৰু তাৰ মানে যে আজি ফুৰবা যাম বুলি ভাবছোঁ যাবা পাৰবাই সেনেহেন একো কথা নাই আৰু তাৰ মানে অঁ অঁ আইভা পাৰবা দেচোন গাড়ী চাড়ী নিজে চালাই আহিব পাৰবা কিন্তু বতৰে এংকে বিধি পথালি দিলে যাই ভাল নালগিব না সেইটোৱে আৰু কথাটো অঁ পাৰ্বা পাৰ্বা আইভা আমাৰ ইতে দুনিয়াৰ এইগ্লা একো নকৰে না দুনিয়াৰ বানপানী হৈছে জাগা লাগি লাগি জাগা জাগা গিলা দ' হৈ গেছি না অঁ লাইন চাইন নাই এইকেইদিন অলপ সময়ৰ কাৰণে আহে সেইকাৰণে সেইগিলা দেখাল নাপাবা না তোমাৰ আৰু কিবা অঁ অঁ তোমাৰো কাম চাম থাক্লি দিগদাৰ পাবা না কাৰেণ্ট নাথাক্লি সেই এটাও কথা বতৰৰ লগত তাৰ মানে চব দিগদাৰ হয় নেকি ভাতি বেলাকে হ'ব দে তে আইভা বাকী মিলাম দে আইহ্লি আৰু ৰ'বা ৰ'বা দে তে